মই আজি প্ৰায় তিনি মাহমানৰ আগতে এখন বেডশ্বীট ফ্লিপকাৰ্টৰ পৰা অৰ্ডাৰ দিছিলোঁ ডাবোল বেডৰ বাবে আৰু ইয়াৰ দাম আছিল পাঁচশ টকা প্ৰথম অনাৰ পাছতেই বেডশ্বীটখন মই ধুব ধুইছিলোঁ ছাৰ্ফত দি আৰু ধোৱাৰ পাছতেই প্ৰথমবাৰ ধুওঁতেই বেডশ্বীটখনৰ পৰা ৰং গ'ল আৰু বেডশ্বীটখনৰ যিবিলাক প্ৰিণ্ট আছিল ফ্ৰেব্ৰিক প্ৰিণ্ট আছিল সেই প্ৰিণ্টবিলাকো লাহে লাহে আঁতৰি গ'ল ইয়াৰ পাছত যেতিয়া বেডশ্বীটখন ধুই ৰ'দত মেলি দিলোঁ মেলি অনাৰ পাছত ৰ'দতো ইয়াৰ ৰং আঁতৰি গ'ল এতিয়া বেডশ্বীটখন এনেকুৱা লাগে বেডশ্বীটখন খুব পুৰণা বহু দিন ইউজ কৰি পুৰণা হৈ যোৱা এখন বেডশ্বীটৰ দৰে লাগে কাৰণ ইয়াৰ ৰংখিনি ফেডেড হৈ গ'ল ইয়াৰ কাপোৰটোও ধুই দিয়াৰ পাছত লগে লগে পাতল হৈ থাকিল যিহেতু দাম আছিল পাঁচশ টকা গতিকে পাঁচশ টকাৰ মূল্যটো এই বেডশ্বীটখনৰ পৰা মই লাভ কৰিব নোৱাৰিলোঁ